আজিকালি মহিলাসকলে বহুত ডাঙৰ ডাঙৰ কাম কাম কৰে ঘৰতে কিছুমানেও মহিলাসকলে ঘৰত কাম ঘৰতে কিছুমান কাম কৰি মাত্ৰ ঘৰ সংসাৰখন চলাইছে মহিলাসকলে আজিকালি মহিলাসকলৰ বহুত টকা পইচা নিজাকেও আছে ঘৰতে শাল বয় গৰু ছাগল পোহপাল কৰে গাহৰি পুহে বহুত মহিলাই ছাগল গৰু হাঁহ কুকুৰা পাৰ এইবিলাক পুহিও মহিলাসকলে ঘৰ চলাই আছে আৰু মহিলাসকলৰ কাৰণে চৰকাৰেও সা সুবিধা গোটেই মহিলাখিনিকে দিয়ে পুৰুষত কৰি ঘৰ এটা দিব লাগিলিও মহিলাখিনি মহিলাকে দিয়ে অৰুণোদয়টোও মহিলাকে দিছে চৰকাৰী ঘৰটো গেছটোও মহিলাকে ৰেচন কাৰ্ডখিনিও মহিলাকে দিছে মহিলা বিশ্বতে মহিলাই প্ৰথম মহিলাক মহিলাসকলে চব কামেই কৰিব জানে কিন্তু মতাসকলত কৰি উপাৰ্জনো কৰিব পাৰে আজি আগৰ মহিলাবিলাকে ঘৰৰ ভিতৰত সোমাই আছিল কিন্তু আজিকালিৰ মহিলাসকলে নিজৰ উপাৰ্জন নিজে কৰি লয় বেছি সেই কৰি নাথাকে আৰু বোলে গিৰিয়েককে আশা কৰি থাকিম নিজৰ উপাৰ্জন নিজে কৰি ল'ৰা ছোৱালীকো পঢ়ুৱাই আছে নিজৰ সা সুবিধাখিনি লৈ আছে মহিলাসকলে আজিকালি আগস্থানতে চাৰিওপিনে ঘূৰি থাকে মিটিং এখান হ'লিও মহিলাখিনিয়ে আগস্থানত দিয়ে বা মহিন মহিলাকে মাতে পুৰুষক নামাতে মহিলা আমি নিজকে নিজক আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ আমি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ কিন্তু আগৰ দিনৰ মহিলাবিলাকে সেনেকুৱা নাছিলে হেঁতক মানে শাহু শহুৰ থকা বা যৌথ পৰিয়ালত থকা মহিলাক ঘৰৰ পৰা বাহিৰ হ'বই নিদিছিল নিয়ম কানুনৰ মাজত ৰাখি থকা আছিল শাহু শহুৰে ক'ৰবাত গলে গালি পাৰেই মিছা কথা কৈ যাব লাগে কিন্তু আজিকালি সেই নাই যিমান যি নহ'লেও সৰু ল'ৰা ছোৱালী হৈ থাকিলেও কোলাত মহিলাটো যদি বোলে এখন মিটিং আছে ঘৰৰ মানুহে ৰাখিব নেদিয়ে ওলেই গুচি যায় বা গিৰিয়েকেও নকয় বোলে ক'ত যাও এনেকৈ নকয় কিন্তু মহিলাখিনি নাযালি নহয়ো চব কামতে মহিলায়ে অকলে যাব লাগে আগতেতো মহিলাই বজাৰ কৰা কিবা কৰা চব গিৰিয়েক বা ডাঙাৰ মানুহখিনিয়ে কৰি দিছিল আজিকালি মহিলাই নিজে বজাৰ কৰিব পাৰেই নিজে কানি কাপোৰ ল'ৰা ছোৱালীক কিনি দিয়ে আজিকালি আৰু মহিলায়ে সকলোতে আগস্থান কাল মহিলাই চবখিনিয়ে জানি বুজি জনা কাৰণে মহিলাবিলাকে আজিকালি সেই নকৰে আৰু তাৰমানে ভয় কৰা কথা কোনোৱে নাহে কাৰ বা সেনেকুৱা কৰ্ম সংস্থাপনতো নিজে তাৰমানে কিবা নহয় কিবা এটা কৰি চলিব লাগেতো নিজৰ বিবেকেদি নিজে ভাবি লৈ পেলাই এটা মানুহৰ পইচাই দি ঘৰ চলাব অসুবিধা হয় গতিকে নিজে শালখান হ'লেও বাব ইচ্ছা কৰিব বা গৰু ছাগল হ'লেও দুটা এটা হ'লিও নিজকে পুহিবই মন কৰে বা পাৰ একযোৰে আনি পুহিলাক বা মুৰ্গী চাৰটা আনলাক কণী বেচলাক সিহেদিয়ে ঘৰৰ কিবা কিবি আনলাক সৰু সুৰা বজাৰ এনেকৈ বা ল'ৰা দুটাকে কিবা কৰলাক বা ছোৱালীটোৰ কাৰণে পইচা একশ দুশকৈ জমা থোৱাৰ ইচ্ছা কৰে নিজে এটা কিবা কৰি বা তিৰোতা মানুহবিলাকৰ ঘৰতে ইনকাম কল্লিও তিৰোতা মানুহৰ নিজাকে পইচা থাকেই আৰু নিজে কাম কৰে যেতিয়া নিজে কিবা নহয় কিবা অলপ কৰে কিছুমানে মেচিনৰো কাম কৰে মেচিন কিনি আনি নিজৰ খৰ্ছাটো ওলেই ৰাখে বা টানে বিপদে ঘৰতো দিব লগা হয় গতিকে মহিলাখিনিয়ে আজিকালি চৰকাৰৰ তুলনাতো আগস্থান আৰু ঘৰৰ পৰাও মহিলাসকলে তাৰমানে আগতে থাকে